বাইকিং বা মটৰচাইকেলৰ মোৰ জীৱনত বহুত ইতিবাচক প্ৰভাৱ পেলাইছে যেতিয়া মোৰ ওচৰত বাইক নাছিল আৰু মই যেতিয়া সৰু আছিলোঁ তেতিয়া মই বহুত বাইক ল'ম বুলি আশা কৰিছিলোঁ তেতিয়া ক'ৰবালৈ যাবলৈ হ'লে চাইকেল লৈ যাব লগা হৈছিল বা খোজেৰে যাব লগা হৈছিল আমাৰ গাঁৱৰ পথৰ অৱস্থাও সেইমতে শোচনীয় বহুত শোচনীয় আছিল সেইকাৰণে বাইক চলোৱাটো বহুত কষ্ট কৰি আছিল আৰু তেতিয়া আমাৰ বাইক কিনিবলৈ ঘৰত আমাৰ সামৰ্থ্যও নাছিল সেইবাবে বাইক আমি লোকৰ হাতত দেখি মনত ভাবিছিলোঁ যে আমিও এদিন বাইক কিনিম যেতিয়া মই ডাঙৰ হৈ আহিলোঁ আৰু মেট্ৰিক পাছ কৰাৰ পিছত মোক দেউতাই এখন বাইক কিনি দিলে বাইক পোৱাৰ পাছত মোৰ জীৱন সলনি হৈ গ'ল বাইকে মোৰ জীৱনত বহুত ইতিবাচক প্ৰভাৱ পেলালে বাইকে মোক কলেজলৈ অহা যোৱা কৰাত সহজ কৰিলে য'ত চাইকেল লৈ যোৱাত মোৰ বহুত সময়ৰ প্ৰয়োজন হৈছিল বাইকে হঠাৎ গৈ মই পাইছিলোঁ আৰু উভতি অহাৰ সুবিধা হৈছিল মই টিউশ্যন কৰিবলৈ যাবলৈ বাইকে মোক বহুত সহায় কৰিছিল ঘৰৰ মানুহক মা দেউতাক ক'ৰবালৈ লৈ যাবলৈ মাক বজাৰলৈ লৈ যাবলৈ বিভিন্ন ধৰণৰ সা সামগ্ৰী ঘৰৰ কিনি আনিবলৈ বাইকখন মই ব্যৱহাৰ কৰোঁ ভাইটিক স্কুললৈ অনা নিয়া কৰিবলৈ বাইকখন ব্যৱহাৰ কৰা হয় তাৰ উপৰি মই বিভিন্ন ধৰণৰ পৰীক্ষা দি পৰীক্ষা নিৰাক্ষা দিবলৈ যোৰহাট ডিব্ৰুগড় যাবলগীয়া হয় বাইকৰ সহায়ত মই সহজে যাব পাৰোঁ নিজৰ বাইকখন থকাৰ বাবে মই নিৰ্দিষ্ট সময়ত গৈ নিৰ্দিষ্ট জেগাত উপনীত হ'ব পাৰোঁ বাইকৰখনে মোৰ জীৱনত এনেধৰণৰ ইতিবাচক প্ৰভাৱ পেলাইছে তাৰোপৰি বাইকখনৰ সহায়ত মই বহুত বিভিন্ন ধৰণৰ ঠাই পৰিভ্ৰমণ কৰিব পাৰোঁ বাইকখনে মোক বহু ধৰণৰ ঠাই ঘূৰি ফুৰাত সহায় কৰিছে বাইকৰ সহায়ত মই মোৰ লগৰবোৰৰ সৈতে বিভিন্ন ঠাইলৈ ফুৰিবলৈ যাব পাৰোঁ মই এতিয়ালৈকে বাইকৰ সহায়ত বাইকেৰে বহুত ধৰণৰ ঠাই পৰিছোঁ মই প্ৰায় দুমাহৰ দুমাহত এদিনে এবাৰ বা দুবাৰ নিজৰ লগৰ সৈতে দূৰলৈ বাইকেৰে এক ট্ৰিপ এক ট্ৰিপ উলিয়াওঁ আৰু বিভিন্ন ধৰণৰ নোযোৱা জেগা পৰিভ্ৰমণ কৰোঁ এয়া মোৰ বাবে বহুত স্মৰণীয় মুহূৰ্ত বাইকেৰে মই সহজে সহজে এডোখৰ ঠাইৰ পৰা আন এটোখৰ ঠাইলৈ অহা যোৱা কৰাত মোক সহায় কৰে বাইকখনত মুঠতে পেট্ৰ'লৰ প্ৰয়োজন হয় তাৰোপৰি বেলেগ কোনো ধৰণৰ বেছি খৰচ পাতি নহয সেইকাৰণে বাইকখন যাতায়তৰ বহুত সহজ উপায় বাইকৰ সহায়ত বেছি ট্ৰেফিক থাকিলেও সহজে যাব পাৰি বাইকে বাইকৰ সহায়ত সৰু সুৰা বেয়া ৰাস্তাতো বাইকখন চলাই যাব পাৰি বাইকখনে পথৰ অৱস্থাৰ ওপৰত বেছিকৈ নিৰ্ভৰ নহয় তেনেদৰে কামতৰ কাৰণে সুচল পথ দৰকাৰ হয় বাইকখনে বেয়া ৰাস্তাতো ভালদৰে চলাই যাব পাৰে বৰ্তমান মই গোলাঘাট ইঞ্জিনিয়াৰিং কলেজত পঢ়ি আছোঁ আৰু মই যেতিয়া ঘৰলৈ আহিব লগা হয় তেতিয়া মই বাইকেৰে ঘৰলৈ অহা যোৱা কৰোঁ মোক তিনি ঘণ্টা সময়ৰ প্ৰয়োজন হয় কিন্তু যদি মই বাছত বা ট্ৰেইনত আহোঁ মোৰ খৰচ খৰচ বাঢ়ি যায় ক মোৰ ছশ পৰাৰ সাতশ টকাৰ ভিতৰত শিৱসাগৰৰ পৰা গোলাঘাটলৈ খৰচ পৰে আৰু শিৱসাগৰৰ পুনৰ চৰাইদেউলৈ আকৌ পুনৰ বাছত উঠিব লগা হয় সেয়েহে মোৰ মুঠতে ছশ পঞ্চাছ টকা খৰচ হয় কিন্তু যেতিয়া মই বাইকেৰে আহোঁ তেতিয়া মই ছয়শ টকা পেট্ৰল ভৰাই লৈ মই ধুনীয়াকৈ ঘৰলৈ আহিব পাৰোঁ আৰু মোৰ তিনি ঘণ্টা সময়ৰ প্ৰয়োজন হয় সেয়ে বাইকখনে মোক জীৱনত বহুত সহায় কৰিছে আৰু বাইকখনৰ কাৰণে মই জীৱনত বহুত আগবাঢ়িব পাৰিছোঁ বাইকখন থাকিলে কাৰো সহায়ৰ প্ৰয়োজন নহয় নিজৰ ওচৰত বাইকখন থকাৰ লগে লগে যিকোনো বিপদত কামত আহে ঘৰৰ কাৰোবাৰ বেমাৰ আজাৰ হ'লে মই সহজে বাইকেৰে চিকিৎসালয়লৈ লৈ যাব পাৰোঁ ঘৰত এখন বাইক থকা মানে বিপদৰ পৰা বাচ বচোৱা হয় বাইকে এখন সকলোৰে ঘৰৰ বাবে এটা প্ৰধান বস্তু বুলি মই ক'ব পাৰোঁ বাইকখনে সকলোৰে জীৱনৰ ইতিবাচক প্ৰভাৱ পেলায় বাইক এখনে ঘৰৰ বিভিন্ন ধৰণৰ লাগতিয়াল বস্তু পৰা আদি কৰি বজাৰৰ সামগ্ৰীবোৰ কিনি অনাত সহায় কৰে বাইকখন থাকিবলৈ ক'ৰবালৈ যাবলৈ কোনো চিন্তা কৰিব লগা নহয় কিন্তু বতৰৰ ওপৰত বাইকখন কেতিয়াবা নিৰ্ভৰ কৰে কিন্তু বাইকখন চলোৱাত হেলমেট পিন্ধি অহাটো বহুত প্ৰয়োজন হয় বৰ্তমানৰ সময়ত হেলমেট নিপিন্ধিলে বহুত দূৰ্ঘটনা ঘটা দেখা পৰিলক্ষিত হৈছে সেয়েহে বাইকখনৰ খনে লগত হেলমেট পিন্ধি আমি বহুত ধৰণৰ জ জেগালৈ গৈ আহিব পাৰোঁ আৰু আমি দুৰ্ঘটনাৰ পৰা বাচিব পাৰোঁ সেয়েহে বাইকখনে জীৱনত আমাৰ বহুত ইতিবাচক প্ৰভাৱ পেলায় বিশেষকৈ মোৰ জীৱনত বহুত ইতিবাচক প্ৰভাৱ পেলাইছে সেই বাইকখন মোৰ জীৱনৰ এটা বহুত মূল্যৱান অংশ সেয়ে বাইকখন মই নিয়মীয়াভাৱে ধোৱা মেলা চফা কৰাৰ প্ৰয়োজন হয় আৰু বাইকখন মই ডেইলি বেচিছত চোৱা চিতা কৰোঁ